অ' দাদা কওকচোন হয় নেকি কিয় পানী বেছি হয় নেকি ধেই মোৰ আছে আছে যি লাগে সই পাবি

অ' হয় নেকি আছে আছে আছে ঐ হেৰি কৰোঁ পল আমাৰ ঘৰত দুয়োটা পল লওঁ আৰু তোৰ হেৰিটো আছে নহয় কি কয় মাছ থোৱা সেইটো হাপা হাপা হাপা অ' সেইটোত মাছ থব লাগিব ন অ' হয় নেকি কেতিয়া যাবি তে ঠিক আছে মইও খাওঁ তে ভাত

মই ফোন কৰিম মই ফোন কৰিম মই ফোন কৰিম সিহঁতক এই ছয় সাতটা মানুহ গুচি যাম ৱো পুখুৰী মাছে বানপানী আহিছে ন ৱো পুখুৰী ভাঙিছে দে দে তে নহ'লে অ' হেৰিক লওঁ নেকি হেল্ল'

নহয় চাও এটা চিন্তা কৰ ফাচি আনি জালখন বঢ়িয়াকৈ ঘেৰাও কৰি পাতি দিলোঁ পাতি দি আমি পল মাৰিলো পলত নপৰাকেইটা ফাচি লাগি এতিয়া এতিয়া মাছকেইটা যদি মাছ যদি ইমান পা বা দুই এটা পালেটো বেলেগ কথা খালোই আৰু যদি বেছিকৈ ডাকতে লৈ যাওঁ যৌ না কি ৰাতিপুৱাই ডাকত এ অ' অ' অ'

ওলাই ল মানে মই ৰেডি আৰু ওলাই ল'লো আৰু বাকী আৰু তোৰ ভাতগড়া মাৰি কিনে দিলে হ'ল না কি আগে ফাৰ্ষ্ট টাইম ফোন কৰি লওঁ অ' দে দে অ' এই এই তিনিটাক ফোন মাৰোঁ অ' দে দে দে আহা আহা তুমি আহা তুমি আহা চাইকেল লৈ যাবা নেকি তে মই গাড়ীখন থ'লোঁ দে দে দে আহা